হয় কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ্ ৰাকেশ শৰ্মাৰ বিষয়ে কথা পাতিবলৈ খুবেই ভাল পাম কাৰণ তেওঁলোক আমাৰ অসমৰেই নহয় ভাৰতবৰ্ষৰেই নহয় গোটেই পৃথিৱীৰেই গৌৰৱান্বিত মানুহ হয় যিকেইজন মহাকাশলৈ গৈছিলে কল্পনা চাওলা প্ৰথম আছিলে ভাৰতীয় মহাকাশচাৰী আৰু ৰা সুনীতা উইলিয়ামছ্ আৰু ৰাকেশ শৰ্মা আমেৰিকাৰ আছিলে এই তিনিওজনৰ কথা পাতিবলৈ মই খুবেই ভাল পাম আমাৰ গৌৰৱান্বিত হয় তিনিওজন আমাৰ আমাৰ আমি আৰু আমাৰ আহি তথা প্ৰজন্মই যাতে তেওঁলোকৰ বিষয়ে তেওঁলোকৰ কথা জানিবলৈ খুবেই গৌৰৱান্বিত হ'ব ঠিক তেনেদৰে এওঁ তিনিজনেই হৈছে আমাৰ গোটেই পৃথিৱীৰ ভিতৰত গৌৰৱান্বিত মহাকাশ